মই ঘৰুৱা কাম কৰি এনেই ভাল নাপাওঁ যদিও যোৱা মাহত মাহঁত মামাৰ ঘৰলৈ গ'ল মানে সকলো ঘৰৰ মানুহ মামাৰ ঘৰত যোৱাৰ বাবে মোক ঘৰত অকলে থৈ গ'ল